তেজপুৰ তেজপু ভাণ্ডাৰত লাগিছে নে বাৰু ফোনটো হয় মানে মই অকণমান বিয়াৰ কাৰণে মানে কাপোৰ বিচাৰিছিলোঁ কেনেকুৱা ধৰণৰ চাদৰ মেখেলা ৰাখিছে বাৰু আপোনালোকৰ তাত জনাব নেকি অলপ মোক বিয়াৰ কাৰণে লাগে আচলতে বিয়াত পিন্ধিবৰ কাৰণে মানে পাটৰ মই অঁ বাৰ হাজাৰ মান ভাবিছোঁ হয় মোক এতিয়া যোনবোৰ চলি আছে নতুন সেইবোৰ হ'লে ভাল হয় ৰং মানে ৰঙা লাগিছিল ৰঙা বা তাতকে অলপমান পাতল এটা ৰং থাকে নহয় তেনেকুৱা ধৰণৰ মানে ফুলটো ছিলভাৰ মানে এইটো গুণা হ'লে ভাল হয় হয় আৰু কেনেকুৱা ধৰণৰ যদি মই কটনৰ কাপোৰ লব বিচাৰোঁ কেনেকুৱা ধৰণৰ মানে আছে হয় হয় নুনি পাটৰ মানে কেনেকুৱা আছে হয় হয় ঠিক আছে বাৰু ধন্যবাদ